বিয়াবোৰত ইয়াতে অসমত বিয়াবোৰত মানুহে কইনাক প্ৰধানকৈ আপোনাৰ বাতি চেট বা এনেকে কাপ প্লেটৰ চেট দিয়ে এইটো খুব কমন হয় তাৰ লগতে তাৰ বাহিৰেও তাৰ লগতে নহয় তাৰ বাহিৰেও ইয়াতে আপোনাৰ ফুলৰ থোপা ফুলৰ দানি প্ৰেছাৰ কুকাৰ ইণ্ডাকচন কুকাৰ বা আপোনাৰ ইষ্ট্ৰী বিভিন্ন ধৰণৰ ধৰক কোনোবাই ধৰক দিলে আপোনাৰ ট'ষ্টাৰ এনেকে ধৰণৰ এনেকে দিলে বিভিন্ন ধৰণৰ উপহাৰ কইনাক উপহাৰ হিচাপে দিয়ে আৰু দ্বিতীয় প্ৰশ্ন দ্বিতীয় কথাটো হ'ল যে ইয়াতে অসমত কোনো ধৰণৰ যৌতুকৰ প্ৰথা নাই ইয়াতে কইনাৰ মাক বাপেকে যদি কিবা দিব খোজে কইনাজনীক বিয়া দিওঁতে তেতিয়া সেইটো এটা আশীর্বাদ আৰু মৰম হিচাপে লোৱা হয় আৰু এই যৌতুকৰ প্ৰথা অসমত আগতেও নাছিলে আজিও এতিয়ালৈকে নাই আৰু কাইলেও নাথাকে কেতিয়াও আৰু সেইবুলি সেইটো মোৰ এটা দৃঢ় দৃঢ় বিশ্বাস